মই কোনো ৱৰ্কশ্বপ বা কুকিং ক্লাছ লোৱা নাইকিয়া কিন্তু সৰুৰে পৰা ঘৰত মায়ে বনাই অহা দেখি আহিছোঁ আৰু দেখি পেলাই কুকিঙৰ প্ৰতি মোৰ ইণ্টাৰেষ্ট মোৰ মাক দেখিয়ে আহি আহিছিলে মই নিজে বাহিৰত যিহেতু হোষ্টেলত থাকিবলগীয়া হৈছিলে গতিকে মই এফালৰ পৰা বাধ্যত পৰিও বনাব বনাবলগীয়া হৈছিলে সৰুতে প্ৰথম যেতিয়া ভাত বনাবলৈ শিকিছিলোঁ মই ভাতৰ চাউ কুকাৰত মই পানীয়ে নিদিছিলোঁ পানী নিদিয়াকেই উঠাই দিছিলোঁ সেইবাৰেই প্ৰথম মই সেই ভুল কৰি পেলাইয়ে শিকিলোঁ তাৰপিছতে প্ৰথম চাউলত পানী দি পেলাই ভাতকেইটা কেনেকৈ বনাব লাগে সেইটো নৰ্মেল শিকিলোঁ সেইটো ক্লাছ ছিক্স মানত থাকোঁতেই শিকা তাৰপিছতে লাহে লাহে লাহে লাহে যেতিয়া মই মই যিহেতু মাংস খাই খুব ভাল পাওঁ মাংস বনোৱাৰ প্ৰতি এটা মোৰ খুব মানে আগ্ৰহ আহি পৰিছিলে আৰু এতিয়া লাহে লাহে লাহে লাহে ইউটিউবত ভিডিঅ' চাই বা মায়ে বনোৱা চাই বা লগৰ কোনোবাই বনোৱা পৰা শিকি মেলি বিভিন্নটা দুই চাৰিটা মানে ডিছেচ বনাবলৈ শিকিছোঁ তাৰ মাজতে মোৰ নিজৰ ফেভৰেট দুটা ডিছ আছে এটা হৈ গ'ল ছাহী পনীৰ আৰু ইটো মোৰ মায়ে বনায় মাৰ পৰা শিকিছোঁ আৰু দ্বিতীয়তে হৈ গ'ল তিল দি বনোৱা ছিকেন যোনটো নেকি মই ইউটিউবত চাই পেলাই শিকিছোঁ ছাহী পনীৰটো বনাবলৈ কাৰণে আমাক প্ৰথমতে দৰকাৰ হয় পনীৰ এক পোৱা মান এক পোৱা হিচাপত মই বনোৱা হিচাপটো কৈ আছোঁ এক পোৱা পনীৰ এক পোৱা পনীৰৰ কাৰণে পিয়াঁজ লাগিব ডাঙৰ ছাইজৰ চাৰিটা বা পাঁচটা লগতে লাগিব আদা নহৰু কাজু খিচমিচ তাৰপিছতে পিষ্টা ঘিউ বা বাটাৰ ঘিউ বা বাটাৰ যিকোনো এটা হ'লেই হৈ যায় আৰু লগতে লাগিব জিৰা ধনীয়া ধনীয়া পাউদাৰ হালধি আৰু বিলাহী আৰু নিমখ অনুযায়ী দিলেই হৈ যায় প্ৰথমতে তেলত ছ'ৰি প্ৰথমতে ঘিউখিনি কেৰাহীত দিয়াৰ পিছত উতলটো যেতিয়া আহে তাতে সৰু সৰুকৈ পাতল পাতল পাতলাকৈ কটা পিয়াঁজখিনি তাত দিপ ব্ৰাউন হোৱালৈকে ভাজিব লাগিব যেই পিয়াঁজখিনি ব্ৰাউন হ'ল পিয়াঁজৰ পৰা তেলটো এৰি দিয়ে এৰি দিলত ঠিক সেই সময়তে বিলাহীখিনি দি দিয়া যাব বিলাহীখিনি দি দিয়াৰ পিছত বিলাহীখিনি যেতিয়া মেল্ট হৈ যায় তাত পনীৰখিনি দি দিয়া হয় পনীৰখিনি দি পেলাই অলপ সময় ভাজি ভাজি ভাজি ভাজি যেতিয়া বিলাহী আৰু তেল পূৰা এৰি দিয়ে তাত তেতিয়া মই মছলাখিনি দি দিওঁ মছলাৰ ভিতৰত হালধি জিৰা ধনীয়া পাউদাৰৰ পৰা আৰম্ভ কৰি এইখিনি মছলা দিলোঁ তাৰ উপৰিও নিমখটো সোৱাদ অনুযায়ী দিয়া হ'ল আৰু গোটেইখিনি ভাজি ভাজি ভাজি ভাজি যেতিয়া মানে বস্তুখিনি এটা থোপ খাই যায় থোপ খাই যোৱাৰ লগে লগে তাত গাখীৰ দি দিওঁ আৰু ভাজোঁতেই প্ৰথমতে পিয়া পিয়াঁজখিনি ভাজি থকা সময়তেই তাত জলকীয়াও দিয়া হয় আৰু লগতে কাজু খিচমিচো দিয়া হয় আৰু গাখীৰখিনি দিয়াৰ পিছতে যেতিয়া উতলটো লয় উতলটো লোৱাৰ পিছতে গ্ৰেভীটো অকণমান যেতিয়া ঠিক হৈ যায় ঠিক হৈ গ'লেই আমাৰ ডিছটো হৈয়ে তৈয়াৰ হৈ যায়গৈ সেইখিনি আৰু দ্বিতীয়তে বনাই ভাল পাওঁ মই তিল দিয়া ছিকেন তিল দিয়া ছিকেনটো বনাবলৈ একেবাৰে সহজ তাত আমাক বিশেষ ইমান বস্তুৰ প্ৰয়োজন নহয় তিলখিনি অকণমান তাৱাখনত গৰম কৰি পেলাই সেইখিনি গৰম হোৱাৰ লগে লগে গুড়ি কৰি ল'ব লাগে চাব লাগে যাতে তিলখিনি বৰ বেছিও ভাজি পেলাব নালাগে কাৰণ বেছি ভাজি পেলালে তিলখিনি তিতা হৈ যায় তিলখিনি সেই অকণমান ভাজি অকণমান কৰকৰীয়া হ'লে সেইখিনি ভাজি পেলাই গুড়া কৰি ল'ব লাগে তাৰপিছতে ছিকেনখিনি ধুই পেলাই ভালকে সেইখিনি তাত অকণমান মিঠাতেল আৰু অকণমান হালধি দি পেলাই আৰু অকণমান নেমু চেপি পেলাই সেইখিনি ভালকে সানি পেলাই অলপ সময় মেৰিনেট কৰি থৈ দিব লাগে মেৰিনেট দহ মিনিটমান কৰি থ'লে দহ বা পোন্ধৰ মিনিট কৰি থ'লে হৈ যায় তাৰ পিছতে আমি মছলাখিনি তৈয়াৰ কৰি লওঁ মছলাখিনিৰ ভিতৰত পিয়াঁজ কাটি লওঁ এক কেজি মূৰ্গীৰ কাৰণে এক কেজি মূৰ্গী মাংসৰ কাৰণে পিয়াঁজ প্ৰয়োজন হ'ব পাঁচটা পাঁচটা পিয়াঁজ সৰু সৰুকে পাতলা পাতলাকে ছ্লাইচ কৰি লোৱা হয় আদা নহৰু পেষ্ট কৰি লোৱা হয় জলকীয়া কাটি লোৱা হয় বিলাহীও দুটা বা তিনিটা দিয়া হয় ছাইজ অনুযায়ী তাৰপিছতে এইখিনি তৈয়াৰ কৰি হোৱাৰ পিছতে প্ৰথমতে কেৰাহিত তেলখিনি দিয়া হয় তেলখিনি দি তেলখিনি যেতিয়া গৰম হয় তাত পিয়াঁজখিনি দিয়া হয় পিয়াঁজৰ লগতে তেজপাত আৰু গোটা জিৰাও দিয়া হয় সেইখিনি ভালকে ভাজি ভাজি ভাজি পিয়াঁজখিনি যেতিয়া সম্পূৰ্ণ ব্ৰাউন হৈ যায় আৰু পিয়াজৰ পৰা তেলটো এৰা যেন দেখা পোৱা যায় সেইখিনি সময়তে আদা নহৰুখিনি আদা নহৰু পেষ্টটো তাত দি দিয়া যায় সেইখিনি অলপ সময় ভাজি পেলাই তাত ছিকেনখিনি দি দিয়া হয় ছিকেনখিনি দি সেইখিনি ভাজি ভাজি ভাজি ভাজি ভাজি ভাজি ভাজি ভাজি যেতিয়া লাষ্টত তেল ছিকেনটোৰ পৰা মানে পানীখিনি সম্পূৰ্ণ শুকাই যায় তাত তিলখিনি দি দিয়া হয় তিলখিনি দি পেলাই তিলখিনিৰ লগতে বাকী মছলা যেনেকে হালধি জিৰা ধনীয়া পাউদাৰ সেইখিনি মছলাও লগতে দি দিয়া হয় আৰু লগতে নিমখটোও দি দিয়া হয় আৰু সেইখিনি ভাজি থকা হয় ভাজি ভাজি যেতিয়া গোটেইখিনি এটা জেগাত গৈ থোপ খাই যাইগৈ বা মানে লগ লগ হৈ যায়গৈ তাত অলপ পানী দি পেলাই বস্তুখিনি যাতে লাগি নাযায় পানী দি দি মাজে মাজে সেইখিনি ভাজি থাকিব লাগে আৰু তাত যেতিয়া ভালকৈ ভজা হৈ যায় আৰু ঢাকন দি পেলাই সি ঢাকন দি সেইখিনি সিজোৱা হয় ভালকে সিজা হোৱাৰ পিছত অলপ পানী দি পেলাই যাক যেনেকুৱাকে গ্ৰেভী লাগে সেইমতে কৰি ল'ব পাৰে মই যিহেতু বেছি গ্ৰেভী খাই ভাল নাপাওঁ সেইটো কাৰণে কমকে কমকে পানী দি পেলাই তেনেকুৱাকে কৰি লওঁ ধন্যবাদ